হেল্ল' অঁ হেৰি মোক মই আপোনাৰ চুকৰপৰা কৈছিলোঁ মোক চব্জি অলপ লাগিছিলে আপোনাৰ তাত পোৱা হ'বনে এনেই কি কি চব্জি হ'ব

অঁ

অঁ অঁ সেইবোৰ দাম কেনেকৈ কেনেকৈ হৈ আছে অঁ অঁ অঁ অঁ মোক মানে অলপ অঁ মোক মানে অলপ সৰহকৈ লাগিছিলে অলপ কিবা মিলাই কৰি দিবনে অঁ হেৰি মই আপোনাৰ কাইলৈ লাগিছিলে কাইলৈ পোৱা হ'বনে অঁ মই যাম তেতিয়া এই তাত গৈ ওলামগৈ অকণমান কিবা মিলাই দিব ঠিক আছে দিয়ক অঁ